আচলতে কবিতা আবৃত্তি বুলি ক'ব গ'লে মই একদম সৰুৰ পৰায়ে কবিতা আবৃত্তি কৰিছোঁ যেতিয়াৰ পৰা মই হয়টো কবিতা মানে কি সেইটো নাজানোৱে ভালকৈ সৰুতে মায়ে শিকাই দিয়ে কবিতা মানে কম্পিটিশ্যনত কৰিব লাগে পাৰ্টিচিপেট ত' মই যাওঁ কৰোঁ মাই ভাটৌ নিচিনাকৈ শিকাই দিয়ে মইও সেইটো মুখস্থ মাতি থৈ আহোঁ তেতিয়া কবিতা কি বা কবিতা আচলতে মানে কবিতাৰ যে এটা এজন কবিৰ মনৰ কথা ব্যক্ত কৰাৰ এটা মাধ্যম হয় সেইটো মই জনা নাছিলোঁ বা সেইটো সিমান মই ভালকৈ বুজা হোৱাও নাছিলোঁ ত' তেতিয়া এনে কবিতা গাই আহিছোঁ গান গোৱাৰ নিচিনাকৈ কবিতা গাই আহিছিলোঁ আবৃত্তি কৰা নাছিলোঁ লাহে লাহে ডাঙৰ হ'লোঁ ত' কবিতাৰ প্ৰতি আগ্ৰহটো বাঢ়ি আহিল কবিতা কি বুজা হ'লোঁ কবিতা মানে কবিতাৰ মোৰ কথাবোৰ বুজা হ'লোঁ ত' তাৰেহৈ বেছি আগ্ৰহী হৈ আহিলোঁ তেনেকৈ কবিতা আবৃত্তি কৰি আহিছোঁ মই ক্লাচ ওৱান মানৰ পৰাই কৰিছোঁ কিন্তু ভালকৈ বুজা হোৱাৰ পৰা কৰা বুলি ক'লে মই ক্লাচ ছেভেন এইট মানৰ পৰা মই বুজি পিনে কবিতা আবৃত্তি কৰিছোঁ বহুত কেইখন কম্পিটিশ্যনটো ভাগ লৈছোঁ আৰু কেনেকুৱা ধৰণৰ কবিতা ভাল পাওঁ বুলি ক'লে সেনেকুৱা নাই কিছুমান মানে একদম চফ্ট কবিতা যোনবোৰ থাকে বা ভালপোৱা বা এনেকুৱা ফিলিংচক লৈ যোনবোৰ লিখে সেইবোৰ সেইবোৰ কবিতা পঢ়ি বেছি ভাল পাওঁ

কবিতাৰ সেনেকে যে মানে সৰুৰ পৰাই কবিতা শুনি আহিলোঁ কৰি আহিলোঁ তেনেকেই ভাল পোৱা হৈ গ'লো আৰু